হেল্ল' হয় দাদা মই পলাশ এজেন্সিয়ে পলাশ আগৰৱাল আপুনি ক'ৰ পৰা কৰিছে

গুৱাহাটী আচ্ছা অ' দাদা আচ্ছা আপোনালোকৰ কিমান মানুহ যাব দাদা আঠজন তেন্তে এটা কাম কৰিব দাদা আপোনালোকক এটা ভাল বুদ্ধি দিওঁ আপোনালোকে এটা কাম কৰক ডাঙৰ যিটো ইন'ভা আছে আপোনালোকে ডাঙৰ ইন'ভাটো লৈ যাওক লৈপিনে আপোনালোকে একদম বঢ়িয়াচে একদম ঘূৰি আহিব পাৰিব একদম ফেচিলিটিৰ দাদা দাদা মই আপোনাক কথা দিছোঁ ফেচেলিটি একদম বৰাবৰ পাব ফেচেলিটিত কোনো কম নহ'ব কমি নহ'ব একদম বৰা বৰ পাব আৰু আপোনালোকক যদি গাইড লাগে মই একদম পুৰা গাইড পুৰা দি দিম আপোনালোকে একদম ধুনীয়া যদি আপোনালোকে ৰেষ্টুৰেণ্টত খাব বিচাৰে আপোনালোকক ধুনীয়া ধুনীয়া ৰেষ্টুৰেণ্টত খোৱাই দিব গতিকে আপোনালোকে ফেচেলিটি একদম বৰাবৰ পাব বঢ়িয়া পাব এক নম্বৰ কুৱালিটি ফেচিলিটি পাব হয় হয় আচ্ছা আপুনি এটা কাম কৰিব লাগিব দাদা আপুনি যদি যায় আপুনি এটা এডভান্স পে'মেণ্ট কৰি পেলাই আপুনি দুহেজাৰ এডভান্স পে'মেণ্ট কৰি পেলাই আপুনি বুকিং কৰিব লাগিব হা ঠিক আছে বাকীটো দাদা আমি গোটেইটো চাই ল'ব লাগিব আপোনাৰ পেকেজটো কেনেকুৱা আপুনি ক'ত খাব কি কৰিব ক'ত ক'ত যাব হয় আপুনি যেতিয়া আহিব ন আমাৰ অফিচলৈ যেতিয়া আহিব আমি গোটেইটো ডিছকাছ কৰি লৈ পেলাই তেতিয়া আপোনাৰ বাজেটটো উঠোৱা হ'ব কিন্তু আপোনাৰ যদি গুৱাহাটীলৈ গুৱাহাটী প্লেনিং আছে ন তেতিয়া আপুনি হেৰি কৰিব লাগিব আপুনি দুহেজাৰ টকা এটা এডভান্স দি আপুনি বুকিং কৰি ল'ব লাগিব থিক আছে দাদা হয় হয় হয় মই স্কেনাৰটো আপোনাক দি দিম আপুনি একদম ছাৰ্ভিচ বৰাবৰ পাব একদম মস্ত ছাৰ্ভিচ পাব দাদা আপুনি চিন্তা কৰিব নালাগে দেই ঠিক আছে দাদা হ'ব আপুনি আহিব হা